হেল্ল' অঁ কোনে কৈছে কওকচোন

অঁ কওকচোন অঁ অঁ অঁ

অঁ আমাৰ ইয়াতে এতিয়া বিহু পাতে আমাৰ বিহু তিনিটা পাতে এতিয়া এতিয়া আমাৰ মাঘৰ বিহু বুলি ক'ব তাত মাঘৰ বিহু পাতিব মাঘৰ বিহুতে আমাৰ মানে এতিয়া পিঠা পনা খুন্দা হয় তাৰ পিছত আপোনাৰ মাঘ বিহুৰ উৰুকা নিশা ভোজ ভাত খোৱা হয় তাৰ পিছত মেজি জুই জ্বলোৱা হয় মেজি জুই জ্বলাই মেলি মানুহে জা জলপান খায় তাৰ পিছত আকৌ জা জলপান খাই ইজনে সিজনৰ ঘৰলৈ যায় ফুৰিবলৈ যায় তাৰ পিছত সেইবিলাকে আৰু তাৰ পিছত আকৌ বহাগ বিহু পতা হয় আমাৰ মানে অঁ অঁ বহাগ বিহুত মানে আপোনাৰ এই পিঠা পনাটো খুন্দা হয়েই তাৰ পিছত প্ৰথম দিনা আমাৰ উৰুকা নিশা হয় তাৰ পিছত গৰু বিহু হয় গৰু বিহুত গৰুক গা ধুৱাই নদী কিনাৰলৈ নি কিনি গৰুবিলাকক গা ধুওৱা হয় নোৱাই ধোৱাই অঁ গৰু বিহু বুলি কয় সেইদিনা তাৰ পিছদিনা কয় মানুহ বিহু বুলি কয় মানুহ বিহু দিনা মানুহ বিহুৰ দিনা ডাঙৰে সৰুক সেৱা জনায় নতুন কাপোৰ কানি লয় কাপোৰ কানি নতুন কাপোৰ কানি পিন্ধি ডাঙৰে সৰুক সেৱা জনায় তাৰ তাৰ পিছত আকৌ আপোনাৰ বিহুত ইজনে সিজনৰ ঘৰলৈ ফুৰিবলৈও যায় নতুন কাপোৰ নতুন কাপোৰ কানি পিন্ধি কিনে তাৰ পিছত আকৌ আমাৰ অঁ আৰু অঁ ঘৰে ঘৰে হুঁচৰি গায় অঁ অঁ ঘৰে ঘৰে হুচৰি গাই অঁ অঁ কাতি বিহু বুলি কয় কাতি বিহুত অকল চাকি বন্তিহে জ্বলোৱা হয় অঁ আৰু আৰু তাত আমাৰ ইয়াতে দুৰ্গাপূজা হয় দুৰ্গাপূজা হয় দুৰ্গা পূজাত চাকি বন্তি জ্বলোৱা হয় কিছুমানে তাতে গৈ বলী দিয়েগৈ অঁ অঁ আহিব চাবলৈ অঁ অঁ অঁ অঁ ফোন কৰিব আহিব অঁ অঁ ঠিক আছে ধন্যবাদ